অসমত সাধাৰণতে উদযাপন কৰা সাংস্কৃতিক উৎসৱসমূহ হ'ল বিহু পূজা বিহু পূজা ঈদ বিহু পূজা আৰু বিভিন্ন ধৰণৰ জনজাতিবোৰৰ উৎসৱ যেনে মিচিংসকলৰ আলি আয়ে লৃগাং ইত্যাদি আৰু এইবোৰৰ দ্ৱাৰা আমাৰ ৰাজ্যখনৰ পৰিচিত বাৰুকৈ প্ৰতিফলিত হয় কিয়নো বিহুত আমাৰ সকলোৱেই খ্ৰীষ্টানধৰ্মী মানুহসকলে হিন্দুধৰ্মী মানুহৰ লগত যায় এই বিহু পালন কৰে আৰু ঈদতো মুছলিম ধৰ্মীয় হিন্দুধৰ্মী মানুহ শিখধৰ্মী মানুহবোৰে আহি এই ঈদ একেলগে পালন কৰে আৰু এইবোৰৰ দ্বাৰাই আমাৰ এই উৎসৱহমূহতে আমাৰ ৰাজ্যখনৰ একেলগে সমন্বয়ক হৈ আছে আৰু এয়াই